গছ ৰুবলৈ পলসুৱা মাটি বেছি ভাল পথাৰৰ মাটি আকৌ পুখুৰীৰ যিটো ভিজা মাটি থাকে সেইটো সেইবিলাক মাটি গছৰ গুৰিৰ কাৰণে বহুত ভাল আমাৰ ঘৰত বহুতো গছ ৰুইছোঁ মই পান গছ জালুক গছ কঁঠাল আম এনেধৰণৰ বহুতখিনি গছ ৰুইছোঁ মই তামোল গছ পান গছৰ কাৰণে এতিয়া শুকান গোবৰ দিব লাগে গোবৰটো শুকুৱাই পেলাই চাইডে চাইডে ধুনীয়াকৈ দিব লাগে তাৰ পিছত আকৌ ছাগলী গু দিলেও ভাল ঘৰ সৰা জাবৰ সেইখিনি ঘৰ সৰা জাবৰখিনি সাৰি নি তাৰ যিখিনি বালি ওলাই সেই বালিখিনি পান গছৰ গুৰিত দিলেও সাৰ হয় আকৌ কঁঠাল গছৰ এইবিলাক পাতবোৰ পৰি জমা কৰি থৈ দিওঁ পাতবোৰ যিবোৰ পাত পৰে সেইখিনি জমা কৰি থওঁ জমা কৰি তাত যিখিনি গেলি যায় সেইখিনিও সাৰ হয় সেইখিনিও আমি উঠাই গছৰ গুৰিত দিওঁ আৰু পথাৰৰ মাটি আনিও দিওঁ এনেধৰণে আমি বহুত বহুত গছৰ মানে সাৰ ঘৰতেই কৰি সাৰ দিব পাৰোঁ